অংকনে মোক বহুত ভাল সহায় কৰে মানে বহুত মনটো ভাল কৰে ব্যক্তিত্বটো মানে বহুত ভাল কৰে কাৰণ মই বহুত সৰুৰ পৰাই আৰ্ট কৰোঁ মোৰ কাপোৰত আৰ্ট কৰা মোৰ ৰুমালত আৰ্ট কৰা টেবুল ক্লথত আৰ্ট কৰা এইবিলাক মানুহ চাই মানে বহুত মোক প্ৰশংসা কৰে বহুত ভাল পায় আৰু মোৰ পৰা আহি মোক বহু উৎসাহ সেইকাৰণে মই অংকনটো বহুত ভাল পাওঁ তাৰমানে মই অংকনৰ দ্বাৰাইয়ে বহুত উপকৃত হৈছোঁ আৰু মোৰ বহুত এইবিলাক পৰা বহুত শিকিছোঁ মই কেনেকে আৰ্ট কৰোঁ বা কিছুমানে সৰুৰ পৰা মই মানে আৰ্টত ভালেই আছিলোঁ আৰু মনটো ফ্ৰেছ হৈ থাকে যেতিয়া বস্তু এটা আঁকি লওঁ তাৰপিছত মোৰ মনটো বহুত ফ্ৰেছ লাগি যায় আৰু মোৰ পৰা যেতিয়া বেলেগে মোক মানে উৎসাহ দিয়ে তেতিয়া আৰু বহুত ভাল লাগে অংকন আৰু মোৰ পৰা শিকিব আহে কেনেকে মই এইবিলাক কৰিছোঁ মই কেনেকে শিকায়ো দেওঁ মই সৰুৰ পৰাই মানে এইটো কামত লাগি আছিলোঁ সেইকাৰণে মই এতিয়া মই কৰিয়ে থাকোঁ আৰ্টটো মই বহুত ভাল পাওঁ মোৰ আৰ্ট মানে এ যে সৰু ল'ৰা ছোৱালীবিলাকে মোৰ তাত এবাৰ আৰ্ট কৰে আৰু আমাৰ এটা আৰ্টটো হেৰিও আছিল ক'বাত কম্পিটিশ্যনলে মই গৈছিলোঁ আৰ্ট কৰি ভালেই পাইছিলোঁ ক'বাত কাৰণে মই পুৰস্কাৰো পাইছিলোঁ এইবিলাকে বহত উৎসাহ বঢ়ায় কাৰণে অংকনটো বহুত ব্যক্তিত্বৰ কাৰণে বহুত সহায় কৰে